ন দিন মানৰ আগতে মোৰ এখন চিনাকি দোকানৰ পৰা এখন ইণ্ডাকশ্যন আনিছিলো ইণ্ডাকশ্যনখন ব্যৱহাৰ কৰি এতিয়া ইমানেই বেয়া পাইছোঁ ইমান সময় লাগে যিকোনো বস্তু বনাবলৈ ভাতকেইটা বনালেও কোনোবা এদিন জ্বলি যায় কোনোবা এদিন হুইচেলেই নিদিয়ে সাধাৰণ পানীকণ উতলাবলৈও ইমান সময় লাগে চাহকণ বনাবলৈও ইমান সময় লাগে এইবাৰ যে লাইটৰ বিলো বহুত বাঢ়িছে মিটাৰটোও ইমান পুতুককৈ স্পীডত মাৰে নহয় বহুত বিল উঠে